অ' দাদা কি কৰি আছে এ ডিম্পু বৰুৱাই নতুন ভিডিঅ' এটা আপলোড কৰিছে চালেনে নাই এই ডিম্পু যে নি নতুনকৈ এটা কনটেণ্ট লৈ ভিডিঅ' আপলোড কৰিছে চাইছানে ডিম্পু বৰুৱা ভিডিঅ'বোৰ ভাল লাগে ন কি কন্টেন লয় ন বহুত ভাল লাগে অ' মানে চাইছে নে সি বহুত টকা ইনকামো কৰি আছে ফেমাচো হৈ গ'ল অ' অ' নাই বহুত ভাল লাগিছে আৰু মোৰ ৰিচেন্টলি তেওঁৰ কন্টেনটো চাই বহুত ভাল লাগিছে আৰু বহুত থাৰবোৰ এক্সপ্ল'ৰ কৰে মানে আমি ঠাইবোৰৰ বিষয়ে জানিব পাৰি আৰু যিটো ভইচ ভইচটো ভাল লাগে হেল্ল' দুষ্টু এ চাইচানে ডিম্পু বৰুৱা

অ' এ ৰিচেন্টলি কিবা কন্ট্ৰভাৰ্চি এটাত সোমাইছিল ন কিবা গম পাইছেনে কন্ট্ৰভাৰ্চিটো ডিম্পুৰ নহয় তথাপি